মোৰ ভাইটি তাৰ দহ বছৰ হৈছে আৰু মোৰ ভাইটি মই যিবিলাক ভাল পাওঁ সি সেইবিলাক ভাল পায় বাৰু বাট্ তেনেকুৱা নহয় যে চববিলাকে ভাল পায় এতিয়া মই মাংস খাই ভাল পাওঁ সি মাংস খাই ভাল নাপায় সি মাছ খাই ভাল পায় মই সেই বস্তুটো নাখাওঁ আৰু খুব বেছি ভাইটিক মই বহুত মৰম কৰোঁ কিন্তু ভাইটিও মোক ভাল পায় কিন্তু কাজিয়া হৈ থাকে আৰু বহুত সেইটো হয়েই আৰু আমাৰ কাজিয়া হ'লেও আমি বহুত ভালদৰে থাকোঁ আমি মিলা প্ৰীতি আমাৰ বহুত আছে আৰু মই ক্ৰিকেট খেলি ভাল পাওঁ মোৰ ভাইটি ক্ৰিকেট খেলি ভাল নাপায় সি কেৰাম বা বেডমিণ্টন খেলি ভাল পায় আৰু মই খেলাৰ প্ৰতি বেছি মানে আপোনাৰ দৌৰ খেলা বা কিবা ফুটবল এইবিলাক খেলাত মোৰ ইণ্টাৰেষ্ট নাই কিন্তু সিয়াৰ বহুত ইণ্টাৰেষ্ট সেইটোৱে আৰু ভাইটি চকলেট খাই বহুত ভাল পায় মই তেনেকৈ চকলেট নাখাওঁ খাওঁ বহুত কম খাওঁ সি যিমান খায় মই তাত কৰি বহুত কম খাওঁ সিয়াৰ লগত সিয়াৰ হবী বেলেগ মোৰ হবী বেলেগ তেনেকুৱা আৰু এইটোৱেহে আৰু ভাইটিৰ যদি কিবা এটা কথাত যদি সিয়াক লগা হয় সেই বস্তুটো ত' সিয়াক লাগেই মানে সি বহুত কাজিয়া কৰি হ'লেও কিবা কৰি হ'লেও ৰাগ খং কৰি বা কান্দি ৰাগ খং মানে আপোনাৰ আমাৰ লগত ৰাগ খং নহয় সিয়াক নিজকে নিজে ৰাগ খং কৰি থাকে আৰু বস্তু এবিধ লাগিলে কিন্তু আমাক কাকো একো নকয় মা দেউতাকো নকয় মোকো নকয় এনেকৈ থাকে নমতা হৈ যায় বা ভাত পানী নোখোৱা হৈ যায় কিন্তু সিয়াৰ এটা ক্ষেত্ৰত ভাল লাগে যে সি বেয়া বস্তুৰ ক্ষেত্ৰত কোনো দিন হাত দিয়া নাই আৰু নিদিয়েও আগক লগিন মোৰ বিশ্বাস এটা আছে ময়ো দি পোৱা নাই আজিলৈকে সিও দি নাপায় মোৰ এটা বিশ্বাস আছে আৰু সিয়াক যিমান পাৰো ভাল কৰিব ট্ৰাই কৰি থাকোঁ যিমান গাইড কৰিব লাগে সিমানখিনি গাইড কৰি থাকোঁ সেইটোৱে আৰু আপোনাৰ ভাইটি মানে কি আপোনাৰ বস্তু লাগে মানে কি আপোনাৰ ধৰক ফুটবল তাৰ পিছত বেডমিণ্টন কেৰাম এইবিলাক আনিব যায় তাৰ পিছত বহুত মানে সিয়াক লাগি থাকে বা খেলা বস্তুৰ ক্ষেত্ৰত বহুত সিয়াৰ ভাল পায় চাইকেল পাতি এইবিলাক বহুত ভাল পায় সেইটোৱে ভাইটি আৰু মোৰ মাজত সেইখিনিয়ে ডিফাৰেন্স